মই জীৱনৰ পাঠ বুলি ক'লে এটা কথাই শিকিলোঁ যে আজিলৈকে আপুনি মানুহৰ কথা কেতিয়াও গুৰুত্ব দিব নালাগে আপুনি কিবা এটা কাম কৰিম বুলি ভাবিছে কিন্তু মানুহে আপোনাক উপদেশ দিছে যে কামটো নকৰিব এইটো কৰিলে এনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা নহয় আপুনি যদি কৰিম বুলি বিচাৰিছে আপোনাৰ মনে কৈছে সেইটো কাম আপুনি কৰিব লাগে আৰু যদি নকৰোঁ বুলি ভাবিছে বেলেগে আপোনাক কৈছে যে এইটো কাম কৰিলে এনেকৈ লাভ হ'ব আমুকটো কৰা এইটো তেনেকৈ কৰা সেইটো কৰিব নালাগে আপোনাৰ যিটো মনৰ পৰা যিটো ভাৱ আহে সেইটোক হে গুৰুত্ব দিব লাগে আৰু সকলোৱে সেইটো সেইটো কথা আমি কোনোবাখিনিত নহয় কোনোবাখিনিত সকলোৱে অনুভৱ কৰোঁ তাতে আৰু এটা কথা যে আপোনাৰ যিবিলাক ব্যক্তিগত কথা সকলোবিলাক কথা কেতিয়াও মানুহক খুলি ক'ব নালাগে আপুনি খুব মনত দুখ অনুভৱ কৰি আছে তেতিয়াও ক'ব নালাগে কি হয় আপুনি খুব দুখ অনুভৱ কৰি পিনে কোনোবা এজন অন ভাল মোৰ অন্তৰংগ মানুহ হিচাপে যদি সেইখিনি কথা কৈ দিয়ে আপুনি তেখেতৰ আগত পাছত কি হয় তেখেতে সেই কথাখিনিকে লৈ ঠাট্টা মস্কৰা কৰে এইটো পৰিস্থিতিৰ কেইবাবাৰো সন্মুখীন হৈছোঁ মই গতিকে আপোনাৰ জীৱনৰ যিয়ে হওক সুখেই হওক আনন্দই হওক সেইবিলাক কেতিয়াও মানুহক প্ৰকাশ কৰিব নালাগে আৰু যিটো আপোনাৰ যি আৰু যদি কিবা এটা কৰিম বুলি সংকল্পও লৈছে সেইটো কেতিয়াও আপুনি কাৰো আগত প্ৰকাশ কৰিব নালাগে কি হয় আপোনাৰ আমি সং সংকল্প লওঁতে মানুহে যিটো হয়তো সেইটো আপুনি সফল হওক হওক বুলিও বহুতে ভাবিব পাৰে আৰু সৰহ সংখ্যকেতো আপুনি বিফল হোৱাটোৱে ভাবিব তেতিয়া কি হয় আপোনাৰ বিফল হওক বিফল হোৱাটো ভবা মানে নিগেটিভ এনাৰ্জি গতিকে আপুনি যিকোনো এটা কাম কৰিম বুলি যদি সংকল্প লৈছে সেই কথাটো যদি মানুহৰ আগত কৈ দিয়ে তেতিয়া তেখেতলোকৰ যিটো আমাৰ তেখেতলোকৰ নিগেটিভ এনাৰ্জি হয় সেই এনাৰ্জিটোৱে আমাৰ আমাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় গতিকে আমি সেই কামটো কৰিবলৈ সফলভাৱে আগবাঢ়িব নোৱাৰিবও পাৰোঁ বাধা বিঘিনিও আহিব পাৰে গতিকে সকলো কথা মই ভাবোঁ মানুহক কেতিয়াও খোলাকৈ ক'ব নালাগে আৰু মানুহক যিকোনো কাম বা যিয়ে নহওক এতিয়া আছে এনেকুৱা কিছুমান আছে আপুনি কিবা এযোৰ সাজ পোছাক পিন্ধি গৈছে আপুনি তাৰ সেইযোৰত বহুত কমফৰ্টেবল পাইছে আপুনি বহুত ভাল পাইছে পিন্ধি কিন্তু তাৰ ভিতৰত ওলাব যে এই তোৰ সাজ সাজ পোছাকটোৱে তোক তোমাক শুওৱা নাই বেয়াহে লাগিছে এই ৰংটোৱে তোমাক নেচাজে ইত্যাদি ইত্যাদি কথা এতিয়া সাজ পোছাকটোতো সাধাৰণ কথা হয় কিন্তু বহুত ক্ষেত্ৰত ধৰি লওক আপুনি কিবা এটা বস্তু কিনিম বুলি ভাবিছে কোনোবা সম্পত্তি এটা ল'ম বুলি ভাবিছে বিয়া বাৰুৰ ক্ষেত্ৰতে হওক কোনোবা বা আপুনি শিক্ষাৰ ক্ষেত্ৰতেই হওক কিবা আপুনি কোনোবা এটা বিভাগত পঢ়িম বুলি ভাবিছে কিন্তু মানুহে যদি কয় এইটো বিভাগত একো স্ক'প নাই আগলৈ বা আপুনি চাকৰি নাপাব কোনো কৰ্ম সংস্থাপন নাপাব বুলি কয় তথাপিও আপুনি মই ভাবোঁ যিটো আপুনি মনে বিচাৰে সেইটো কাম হে কৰিব লাগে আৰু আপোনাৰ মনেৰে যিটো বিচাৰে সেই যিটো কৰিবলৈ বিচাৰে সেইমতে গ'লেহে আপুনি জীৱনত সফল হ'ব নহ'লে মানুহৰ দহে দহষাৰ কথা কয় দহষাৰ কথা ক'বলৈ যাওঁতে যিটো আমাৰ নিজস্ব নিজস্বতাটো আমি হেৰুৱাই পেলাওঁ কোনোবাখিনিত আমি নিজস্ব বুলিবলৈ একো ব্যক্তিত্বটো নাথাকেগৈ আমি বেলেগৰ কথা মতেহে উঠা বহা কৰা মানুহৰ নিচিনা হৈ পৰিব লগা হয়